লখিমপুৰ জিলাৰ মূলতঃ সমস্যাবিলাক হ'ল লখিমপুৰ ঠাইখন যিহেতু পুৰণি চহৰ আৰু সেই হেতুকে ঠাই ঘাট আগতে নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ ৰাস্তা পদূলিবিলাক তেনেই ঠেক মাজমজিয়াখন তেনেই সৰু হোৱা বাবে ইয়াত ট্ৰেফিকৰ বহুত সমস্যা দেখা যায় ধৰক মানুহে সোনকালে নিজৰ ঠাইলৈ বুলি যেতিয়া ওলাই আহে তেতিয়া ধৰক মানুহ বহুত গোট খাই যায় ট্ৰেফিকত তেতিয়া সেই সময়তে মানে সঠিক সময়ত মানুহে সেই স্থানলৈ যাব নোৱাৰে কিন্তু এতিয়া লখিমপুৰৰ গণেশ মন্দিৰৰ পৰা চৰাইমূৰীয়ালৈকে যিটো ৰাস্তা উপপথ নিৰ্মাণ হৈছে তাৰ ৰাস্তা ঘাট যথেষ্ঠ বহল আৰু ইয়াত দূৰণিবটীয়া মানুহ অহা যোৱা কৰিব ক্ষেত্ৰত বহুতো মানে সফল হৈছে বা যাবলৈ ভাল পাইছে লখিমপুৰ পৌৰসভা থকা স্বত্তেও দোকান বজাৰৰ সন্মুখত জাবৰ জোথৰ কিছুমান দ'ম দেখা যায় এই দ'মবিলাকৰ পৰা কিছুমান লেতেৰা দুৰ্গন্ধ ওলায় এই দুৰ্গন্ধৰ দ্বাৰা মানুহৰ বহুতো বেমাৰ আজাৰ হ'বলৈ লৈছে সেইবাবে পৌৰসভাক আহ্বান জনাওঁ যে তেওঁলোকে এই জাবৰ জোথৰবিলাক সোনকালে সঠিক সময়ত নি সঠিক স্থানত পেলাই আমাৰ লখিমপুৰৰ ভাল লখিমপুৰখন ভাল চহৰ হিচাপে পৰিগণিত কৰে বা ভাল কৰিবলৈ চেষ্টা কৰে লখিমপুৰ ঠাইখন যিহেতু সৰু পাৰ্কিঙৰ ক্ষেত্ৰত প্লেচ এখন দিব লাগে আৰু লখিমপুৰ ঠাইত প্ৰস্ৰাৱগাৰ তেনেই কম প্ৰস্ৰাৱগাৰৰ তেনেই কম হ'বৰ ক্ষেত্ৰত কেই কিছুমান প্ৰস্ৰাৱগাৰৰ ফালৰ পৰাও লেতেৰা দুৰ্গন্ধ ওলায় সেইবাবে বিভিন্ন স্থানত সঠিক টাইমত প্ৰস্ৰাৱগাৰ দিবলে আহ্বান জন জনোৱা হ'ল